যোৱাকালি মই দোকান এখনৰপৰা কলম এটা আনিছিলোঁ কলমটো দেখিবলৈয়ো ধুনীয়া ভাল দেখি লৈ আহিলোঁ লৈ আহি ঘৰত আহি লিখিলোঁ লিখিবলৈ ইমান ধুনীয়া আৰু লিখিলে লিখি থাকিবলৈ মন যায় আৰু মই আৰু বেলেগ দোকানৰপৰা কলম নিকিনোঁ আৰু সেই দোকানখনৰপৰা কলম কিনিম কলম তেওঁৰ তাত ভাল কলম পায় তেওঁৰ তাৰপৰাই কিনি লিখিবলৈয়ো ভাল কলমটো দেখিবলৈয়ো ভাল লিখিবলৈয়ো ভাল তেওঁৰপৰাই কলমটো মই